আমাৰ অসম ৰাজ্যত প্ৰাকৃতিক সম্পদ সম্পদৰ এটা ভাণ্ডাৰ বুলি কয় সমগ্ৰ ভাতবৰ্ষত আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসমতেই প্ৰথমটো খাৰুৱা তেলৰ পুং আৱিষ্কাৰ হৈছিল ঊনৈছশ চনৰ ব্ৰিটিছ গভমেণ্টৰ দিনতে ডিগবৈত সেয়াই আমাৰ প্ৰাকৃতিক সম্পদৰ প্ৰথমটো পদক্ষেপ প্ৰথম প্ৰথমটো আমাৰ সম্পদ হিচাপে স্বীকৃতি হৈছে ঊনৈছশ চনতেই কি তাৰ আগতো আমাৰ অসম উত্তৰ পূৰ্বাঞ্চলত খাৰুৱা তেলৰ আগতেই আমাৰ সৃষ্টি হৈছে আমাৰ নিজা আছিল আমাৰ বৃক্ষ গছ গছনি মূল্যৱান গছ গছনি আৰু পতঞ্জলী কাব্যতো পোৱা যায় বা বিভিন্ন ভাৰ মহাভাৰত ৰামায়ণৰ মহাকাব্যত পোৱা যায় যে ইয়াত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত উত্তৰ পূব ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত আমাৰ ঔষধৰ এখন ৰাজ্য প্ৰত্যেকজোপা বৃক্ষ প্ৰত্যেকজোপা তৃণ প্ৰত্যেকজোপাত তলা লতাই ঔষধৰ গুণাগুণ আছে এতিয়াও তাৰ গুণাগুণেই আজি পৰ্যন্ত আছে গতিকে তাৰ পাছত আহে আপোনাৰ কয়লা ডিগবৈ মাৰ্ঘেৰিটা মাকুম গেলেকী এইবিলাক কয়লা খনি ইয়াৰ পাছত চাহ বাগান চাহ চাহ বাগানত সমগ্ৰ পৃথিৱীতেই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ চাহে চাহিদা লাভ আজি পৰ্যন্ত কৰি আহিছে গতিকে এইবিলাক আমাৰ সম্পদ প্ৰাকৃতিক সম্পদ খাৰুৱা তেল বৃক্ষ কাঠ অৰ্থাৎ চাহ বাগান আৰু এইবিলাক খাৰুৱা তেল আমাৰ ডিগবৈ দুলীয়াজান এইবিলাক খাৰুৱা তেলৰ কাৰণে বিখ্যাত এইবিলাক তাত পোৱা যায় নামৰূপ সাৰ কাৰখানা আছে নামৰূপত তাৰ পাছতে আমাৰ মাকুম গেলেকী এইবিলাকত খাৰুৱা তেল বা খাৰুৱা তেলৰ তাত পুং আছে চাহ বাগান চাহ বাগানটো সমগ্ৰ অসমতে চাহ বাগান আছে লখিমপুৰ ডিব্ৰুগড়ৰৰপৰা আৰম্ভ কৰি তেজপুৰ শোণিতপুৰ ডিষ্ট্ৰিক এইখিনি চাহ বাগানৰ কাৰণে বিখ্যাত ইয়াৰ চাহ ইয়াৰ চাহৰ যিটো সোৱাদ যিটো চাহিদা আজি সমগ্ৰ ভাৰতবৰ্ষতে পৃথিৱীৰ বিভিন্ন প্ৰান্ততে ৰপ্তানি হৈ ইয়াৰপৰা ইয়াৰ সোৱাদটোৱে সুকীয়া এইখিনি এইখিনিক লৈয়ে আমি আজি পৰ্যন্ত গৌৰৱ কৰি গৌৰৱ কৰোঁ এইখিনি কাঠ সেই কাঠ কাঠৰ যিটো চাহিদা তাৰ যিটো মূল্যৱান সেইটো আমি আজি পৰ্যন্তই দখল কৰি আছে বজাৰত এইখিনিক লৈয়ে আমি গৌৰৱ কৰোঁ গতিকে এইখিনি সংৰক্ষণ কৰিবৰ কাৰণে আমি প্ৰত্যেকজন সচেতন ব্যক্তি সচেতন নাগৰিক আমি ৰক্ষণাবেক্ষণৰ কাৰণে সচেতন হ'ব লাগিব বৃক্ষ কটাতকৈ বৃক্ষত ৰোপন কৰিও আমি সমাজখন সচেতন কৰিব লাগে এই এই কৈয়ে আমি সামৰিছোঁ